মানুহৰ ঘৰত আজিকালি আগৰ তুলনাত পোহনীয়া জীৱ জন্তু গৰু গাই এইবিলাক পোহাৰ সময়ৰ অভাৱৰ কাৰণে কমি গৈছে সময়ৰ অভাৱ হৈছে মানুহৰ গৰু গাইৰ লগত লাগি থকাৰ কাৰো সময় নাইকিয়া আৰু বিশেষকৈ চৰণীয়া পথাৰৰ অভাৱ পথাৰত যিখিনি গৰু গাই মুকলিমূৰীয়াকে চৰিবৰ কাৰণে পথাৰ বা চৰ অঞ্চলৰ দৰকাৰ আজিকালি মানুহৰ বসতি ঘন বসতি বেছি হোৱাৰ কাৰণে পোহনীয়া গৰু গাই এইবিলাক চৰ চৰাবলৈ কোনো জেগাৰ অভাৱ

দানা পানী গোটাই এনেকে ব্যৱস্থা কৰি দিয়াতো মানুহৰ বাবে অসমৰ্থ হৈ গৈছে সকলো মানুহ নিৰ্দিষ্ট নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰা কাৰণে এনেকুৱা ধৰণৰ গৰু গাই পশু পক্ষীৰ লগত লাগিবলে মানুহৰ কোনো সময় নাইকিয়া হৈ গ'ল

গৰু গাইৰ পৰা মানুহে গাখীৰ বিক্ৰী কৰি বহুত যথেষ্ট লাভ আছিলে সেই লাভখিনি আজিকালি মানুহে ইমান গুৰুত্ব নিদিয়া হ'ল নিৰ্দিষ্ট কাম কৰি সময় পাৰ কৰে পশু পক্ষীৰ লগত লাগি থাকি সময় লোকচান কৰিব কোনেও নিবিচাৰে নিৰ্দিষ্ট এডোখৰ ঠাই থাকিলে পশু পক্ষী মুকলিমূৰীয়া পথাৰ এখন থাকিলে পশু পক্ষী বিচৰণ কৰিবলৈ সুবিধা হয় মানুহৰ বসতিৰ কাৰণে তেনেকুৱা প্ৰয়োজনীয় ঠাইৰ অভাৱ হোৱা দেখা গৈছে আৰু আজিকালি গাঁৱলীয়া সমাজতো এক টাউনীয়া নগৰীয়া অৱস্থাই বিৰাজ কৰিছে যাৰ বাবে মানুহবিলাক নগৰমুখী হৈছে সকলো নিৰ্দিষ্ট এটা কামত নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে লাগি গৈছে তেনেকুৱা পোহনীয়া জীৱ জন্তুৰ লগত লাগি থাকিবলৈ কাৰো সময় নাইকিয়া হৈ গৈছে আৰু আজিকালি যুৱ প্ৰজন্ম পোহনীয়া জীৱ জন্তুৰ প্ৰতিও আকৃষ্ট হোৱা দেখিবলৈ পোৱা নাযায় যুৱ যুৱ প্ৰজন্ম বেলেগ দিশত গতি কৰিছে সকলোৱে এক নিৰ্দিষ্ট কৰ্মমুখী জীৱনৰ বাবে আগবাঢ়ে সকলো নগৰমুখী হৈছে যিখন গাঁৱলীয়া সমাজত গৰু গাই পোহাৰ যিবোৰ ব্যৱস্থা আছিলে আজিকালি তেনেকুৱা ব্যৱস্থা নাইকিয়া হৈছে

চৰকাৰৰ ফালৰ পৰাও বিশেষ তেনেকুৱা ব্যৱস্থা নকৰা কাৰণে কিছুমান মানুহ থমকি ৰয় কাৰোবাৰ যদি পোহনীয়া জীৱ জন্তুৰ ওপৰত বা গো পালন কৰিবলৈ মন আছিলে চৰকাৰৰ যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে সেইখিনি লোৱা দেখা নাযায় উপযুক্ত ব্যক্তিসকলে উপযুক্ত সুবিধা নাপায় সেই হেতুকে পোহনীয়া জীৱ জন্তুসকল মানুহে লাহে লাহে এৰিবলে ধৰিছে আৰু এই জীৱ জন্তুসকলৰ প্ৰতি পুহি কেনেকে লাভৱান হ'ব পাৰি সেই বিষয়ে মানুহক আকৃষ্ট কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাৰ অভাৱ হোৱা দেখা গৈছে পোহনীয়া জীৱ জন্তুসকলৰ পৰা যিবোৰ লাভালাভ পোৱা যায় যেনেকে গাখীৰ বিক্ৰী বা গৰু ভাল উন্নত মানদণ্ডৰ গৰু গাই গৰু পুহি তাৰপৰা গাখীৰ বিক্ৰী কেনেকে লাভ কৰিব পাৰে তেনেকুৱা ব্যৱস্থা যিখিনি ব্যৱস্থা সজাগতা মানুহৰ সৃষ্টি কৰিব লাগে সেই সজাগতাৰ অভাৱ হোৱা দেখা গৈছে সেইকাৰণে মানুহৰ মনবোৰ তাৰ পৰা বিচলিত হৈছে নিৰ্দিষ্ট লাভালাভ নাপায় এতিয়া সময়মতে উপযুক্ত গো গো পালকসকলে উপযুক্ত চিকিৎসা ব্যৱস্থাও নাপায় গ গৰু গাইৰ হঠাৎ কিবা বেমাৰ আজাৰ হ'লে যিটো চিকিৎসা পাব লাগে সেই চিকিৎসাও নোপোৱাৰ কাৰণে মানুহে সেইসমূহৰ পৰা আঁতৰত অহা দেখা গৈছে গতিকে মই ভাবোঁ যদি উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰা হয় মানুহ মানুহে আকৌ গো পালন এনেকুৱা ধৰণৰ কৰিব কৰি নিজক কৰ্ম সংস্কৃতি গঢ়ি তুলিব বুলি আশা ৰাখিলো